অঁ কোৱা কোৱা মই ডিব্ৰুগ পা গৈ আছোঁ ঘৰলে বেছি দেৰি নেলাগে কেলৈ আচ্ছা আচ্ছা হ'ব সেইটো কথা ঘৰত গৈ কথা পাতিমগৈ মই ভালকৈ বজাৰ তেনেকৈ নাই কৰা মাংস আধা কেজি লৈছোঁ আৰু কিবা ল'ব লাগিব নি কি কি ক'লা পালেং চজিনা বন্ধাকবি আচ্ছা বেটীৰ কাৰণে কেলৈ তুমি খাব কাৰণে নে কি আচ্ছা হ'ব দিয়া গৈ আছোঁ দিয়া